আমাৰ গছবোৰ গছবোৰৰ উন্নত বৃ্দ্ধিৰ বাবে আপুনি কি পৰামৰ্শ লয় বুলি মোক প্ৰশ্ন কৰিছে এইটো প্ৰশ্নৰ উত্তৰটো এনেকুৱা হয় উন্নত বৃদ্ধিৰ বাবে মই সদ্যহতে মই প্ৰথম প্ৰথম ক'ম মই পচন সাৰ যিবিলাক আমাৰ এটা গাঁত কৰোঁ গাঁত কৰি পেলাই তাতে জাৱৰ জোথৰ কিবা কিবি পেলাওঁ তাতে যিবিলাক মানে জংঘল চাফা কৰা সেই জংঘলবিলাক তাত পেলাওঁ সেইবিলাক পুৰা ছাইবিলাকো তাতে পেলাওঁ গোৱৰ তাত পেলাম তেনেকৈ খাদ্য বস্তু আমি যিটো শাক চব্জি আমি ঘৰত সদায় কাটি থাকোঁ তাৰ বাকলিবিলাকটো আমি ইনেই পেলাই নিদোঁ সেইখিনিও পচন সাৰৰ হিচাপে সেই গাঁতটোতে পোলোৱা হয় সম্পূৰ্ণখিনি গোটেইখিনি যেনেকৈ গোৱৰ ছাই তাত আমি শাক চব্জি কটাৰ যিখিনি বাকলি থাকে সেইখিনিও যদি আমি তাতে জমা কৰে তেনেকৈ এটা সময়ত গৈ সেই বস্তু পচি পচি এটা পচন সাৰ তৈয়াৰ হয় সেই পচন সাৰটো আমি গছৰ গুৰিত দিওঁ সেই গছৰ গুৰিত দিয়া লগে লগে তেতিয়া সেই গছ যিকোনো এজো এজোপা গছ বহুত ভাল ধৰণে এটা মানে ভিটামিন পাই যায় আমি যেনেকৈ ভাত খোৱাৰ লগে লগে আমি খালী ভাতটো খালে আমি ভিটামিন নাপাওঁ তাৰ লগত আমি বিভিন্ন ধৰণৰ যেনেকৈ আমাৰ আমাৰ এখন এখন প্লেটত কেনেকুৱা হয় এটা এটা এবাৰ এবাৰ খাবৰ কাৰণে আমি পাঁচবিধ পাঁচৰ পৰা সাতবিধ ৰঙৰ সাতৰঙৰ আমি ফল খাব লাগে পাঁচৰ পৰা সাত ৰঙৰ আমি শাক চব্জি খাব লাগে আমি তেনেকেই আমি ইয়াত যেতিয়া গছজোপা গুৰিত দিয়া হয় মানে ভাতৰ লগত খাওঁতে আমি সেই চব্জি নাখালে আমি ভিটামিন যেনেকৈ নাপাওঁ খালি গছজোপাৰ ওচৰত পানী দি থাকিলে আমাৰ তেনেকৈ ভিটামিন নহয় তাত আমি সেই সাৰবিলাক দিব লাগে যিবিলাক আমি ঘৰুৱা ভা ধৰণে ব্যৱহাৰ কৰোঁ মানে ঘৰুৱা ঘৰত আমি যিখিনি উৎপাদন কৰোঁ পচন সাৰ হিচাপে সেই পচন সাৰ দিয়াৰ লগে লগে আমি সেইখিনি পচন সাৰে আমাক ধুনীয়া এটা উৎপাদনত সহায় কৰে আৰু এটা আছে কি আমাৰ আমি আচলতে এমৱে'ৰ এটা প্ৰডাক্ট আছে আপচাইটী বুলি সেই প্ৰডাক্টো আমাৰ যিজন ট্ৰেইনাৰ সেই ট্ৰেইনাৰ পৰা আমিয়েই ট্ৰেইনিং লৈ থাকোঁ মানে শিক্ষা লৈ থাকোঁ তেওঁৰ পৰা তেওঁৰ যিখিনি কয় প্ৰত্যেকখিনি বস্তু আমি ঘৰত যিখিনি পানী খালী পানীটো দিলে আমি যিখিনি ভিটামিন মানে গছজোপাই পাব তাতকৈ সেই ভিটামিন আমি সেইটো এটা ভিটামিন হয় সেই ভিটামিনটো দিয়া লগে লগে তাত বিভিন্ন ধৰণৰ পোক পতংগ মৰি যায় কিন্তু সেইটো সেইটোৱে আকৌ মেডিচাইন নহয় আচলতে সেইটো মেডিচাইন নহয় সেইটো এটা আমাৰ যেনেকৈ পচন সাৰ সেই বস্তুটো তেনেকৈ পচন সাৰৰ নিচিনা বস্তুৱেই হয় তাত কোনোৱে মেডিচিন মানে কি কয় আমাৰ এইটো কেমিকেল ন নাথাকে তাৰ মানে সেই বস্তুটো আমাৰ কেমিকেল নাথাকে আমি এনভাৰ'মেন্ট যেনেকৈ আমাৰ মানে পৰিৱেশটো আমি যেনেকৈ ভাল কৰিবৰ কাৰণে আমি পচন সাৰ ব্যৱহাৰ কৰোঁ সেই বস্তুটো তেনেকুৱাই হয় তাত তেনে সেইটো বস্তুৱেই হয় সেইটো এটা লিকুইডত আহে লিকুইড বস্তুটো পানীৰ লগত মিলাই দিয়াৰ লগে লগে যিকোনো এটা গছ যিক শাক চব্জিয়ে হওক বা গছেই হওক তাত এতিয়া ভাল এটা ভাল ধুনীয়া এটা চেহেৰা হ'ব সেই ধুনীয়া যেতিয়া চেহেৰাটো আহিব তাত যিকোনো ফল ধৰিবলৈ মানে প্ৰডাকচন বেছি হৈ যায়